হয় মই প্ৰতিযোগিতা বুলি ক'লে আমাৰ যিখিনি এ ডিষ্টিকৰ ভিতৰতে আমাৰ কিছুমান মেলা হয় এই মেলাত মই অংশগ্ৰহণ কৰোঁ আৰু আমাৰ ইয়াত পিঠা বনাওঁ বনোৱা প্ৰতিযোগিতা বা এ কিছুমান ৰেচিপি মানে গাহৰিৰ লগত লাই বা বৰালি মাছৰ টেঙা জোল এ বৰালি মাছৰ পাতত দিয়া এনেকুৱা কিছুমান প্ৰতিযোগিতা আমাৰ হয় সৰু সুৰা আৰু সেই প্ৰতিযোগিতাখিনিত মই অংশগ্ৰহণ কৰোঁ যিহেতু মই এগৰাকী জীৱিকা সখী গতিকে মই মোৰ নিজৰ গোটৰ মানুহ লৈ পেলাই আমি মেলাবিলাকত অংশগ্ৰহণ কৰিব লাগে আৰু সেই ৰন্ধন প্ৰণালী তাত প্ৰতিযোগিতা হয় আৰু সেই প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰোঁ আৰু এ মানে ভাল হেৰি হ'বলৈও মই সক্ষম হৈছোঁ এ কিন্তু বাহিৰত মই তেনেকৈ গৈ প্ৰতিযোগিতাত অংশগ্ৰহণ নাই কৰা যদিও মই ডিষ্টিকৰ ভিতৰত আমাৰ য'ত যেনেকৈ মেলা হয় মানে এ আমাৰ মাঘৰ মাঘী মেলা বা মানে ৰঙালী মেলা এই শাৰদীয় মেলা এনেকুৱা আমাৰ মেলা হৈয়ে থাকে এ গতিকে সেই সেইবিলাকত মই অংশগ্ৰহণ কৰোঁ আৰু মই ফলৱতী হৈছোঁ ইউটিউবত মই এনেকৈ ভিডিঅ' ইমান নিদিয়াকৈও থকা নাই মানে মই কেতিয়াবা ঘৰত মোৰ ৰন্ধন প্ৰণালী অলপ মানে সুস্বাদু ৰন্ধন মোৰ ৰান্ধিবলৈ যদি ইচ্ছা যায় তেতিয়াহ'লে মই বস্তু যোগাৰ কৰি যেতিয়া ৰান্ধোঁ মোৰ ল'ৰাটোৱে মানে মা ৰ'বা ৰ'বা ৰ'বা এনেকৈ কৈ পেলাই মানে বস্তুখিনি প্ৰস্তুত কৰি মানে উলিওৱাৰ পিছতে ই ভিডিঅ' বনায় আৰু এনেকৈ ব্লগ বনাই পেলাই ইউটিউবত মোৰ হেৰিয়াত দিয়ে এ তেতিয়া মই মানে পাইছোঁ মানে এশ দুশ এনেকুৱা মানে লাইক কমেণ্ট এনেকুৱা আহে এই আৰু মই মেলাত যিখিনি অংশগ্ৰহণ কৰোঁ সেইখিনিও মই ব্লগ বনাই এনেকৈ ল'ৰাটোৰ সহযোগতে মই আপলোড কৰিছোঁ এ কিন্তু ইমান বেছি আৰু বেছিকৈ একেৰাহে ইউটিউবত মানে মই হেৰি কৰি নাথাকোঁ ৰন্ধন প্ৰণালী প্ৰতিযোগিতাত কিন্তু অংশগ্ৰহণ কৰি সঁচাই বহুত ভাল লাগে দেই